অসমৰ শিল্পকলাৰ কথা ক'বলৈ গ'লে আমি বিভিন্ন ধৰণৰ শিল্পকলাৰ সৃষ্টি হয় অসমত তাৰ ভিতৰত বাঁহ বেতৰ হয় কাঁহৰ শিল্প হয় পাটৰ শিল্প হয় মুখাৰ শিল্প হয় এনেধৰণৰ আচলতে পাটৰ কাপোৰ সমস্যাৰ কথা ক'বলৈ গ'লে মই প্ৰথমতে উল্লেখ কৰিব লাগিব যে আমাৰ অসমখন হৈছে বানপানী পীড়িত ৰাজ্য অসমত যথেষ্ট যথেষ্ট যথেষ্ট ডাঙৰ বানপানীৰ সৃষ্টি হয় আৰু এই বানপানীৰ সময়ত আমাৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হয় বিভিন্ন বিভিন্ন ভিন্ন জেগাত আমি বস্তু সংৰক্ষণ কৰিবলগীয়া হয় তাৰ সময়ত আমি পাটৰ কাপোৰৰ কথা কৈছোঁ পাটৰ কাপোৰ আমি সংৰক্ষণ কৰিবলে হ'লে ওখ ওখ জেগাৰ প্ৰয়োজন হয় যথেষ্ট ওখ ঠাইত ৰাখিবলগীয়া হয় যদি বা যদি কোনোমতে বানপানীত এই পাটৰ কাপোৰ তিটি যায় তেতিয়া আমাৰ একেবাৰে পাটৰ কাপোৰযোৰ সম্পূৰ্ণভাৱে অনিষ্ট হৈ যায় আৰু এনেধৰণে আমাৰ বানপানীৰ কাৰণে যথেষ্ট যথেষ্ট অসুবিধা হয় এই শিল্পকলাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হয় বানপানীৰ কাৰণে আাৰু তাৰোপৰি আমি কাঁহৰ শিল্পৰ কথা ক'বলৈ গ'লে হয় কাঁহৰ শিল্প আমাৰ ইয়াত কাঁহৰ শিল্প সৃষ্টি হয় কিন্তু কাঁহৰ শিল্পৰ সৃষ্টিৰ কাৰণে আমি আমাৰ অসমত কোনো ধৰণৰ খনি খনি নাই আৰু এই খনিৰ কাৰণে আমি বেলেগৰ পৰা বিদেশৰ পৰা বা বহুত দূৰৰ পৰা আমি এই খনিৰ কয়লা এনেধৰণৰ বস্তু ক্ৰয় কৰিবলগীয়া হয় আৰু সেই ক্ষেত্ৰত আমাৰ যাতায়তৰ যাতায়তৰ যথেষ্ট সমস্যাৰ সৃষ্টি হয় যাতায়তৰ কাৰণে আমি সময়মতে সেই খনি নাপাওঁ বা আমি সেই শিল্প প্ৰস্তুত কৰিব নোৱাৰা হৈ যাওঁ এনেদৰে আমাৰ যথেষ্ট সমস্যাৰ সন্মুখীন হয় আৰু তাৰ ভিতৰত মুখাৰ কথা ক'বলৈ গ'লে আমি মুখা শিল্প মুখা শিল্প কিয়নো আমি গোবৰ মাটিৰ আৰু গোবৰ মাটিৰ আৰু কুমাৰ মাটি কটন কাপোৰ এনেদৰে এনে এনে এনে এনেসমূহ সঁজুলিৰে এনেধৰক সঁজুলি আমি সৃষ্টি কৰিবলগীয়া হয় কিয়নো আমি এই এই সৃষ্টি এই মুখাশিল্প কেতিয়াও বেছিদিন ৰাখি থ'ব নোৱাৰোঁ একে একে জেগাতে আৰু এইক্ষেত্ৰত ক'বলৈ গ'লে বানপানীৰ যথেষ্ট সমস্যাৰ সৃষ্টি কৰে কিয়নো যথেষ্ট ডাঙৰ হয় আমাৰ অসমত বানপানী আৰু এই বানপানীৰ যেতিয়া ডাঙৰ হয় তেতিয়া আমাক বহুত ওখ জেগাৰ প্ৰয়োজন হয় এই শিল্পসমূহ সংৰক্ষণ কৰিবৰ বাবে যথেষ্ট ওখ জেগাৰ প্ৰয়োজন হয় কিন্তু বানপানীত যদি কেনেবাকে তিটি যায় তেতিয়া ভালদৰে সম্পূৰ্ণভাৱে বিনষ্ট হৈ যায় আৰু যথেষ্ট পৰিশ্ৰম যথেষ্ট কষ্টৰ পৰিশ্ৰমৰ প্ৰয়োজন হয় এনেধৰণৰ শিল্পৰ ক্ষেত্ৰত আৰু এনেধৰণে সমস্যাৰ ক্ষেত্ৰত আমি যথেষ্টভাৱে ভাগি পৰোঁ কিয়নো যথেষ্ট কষ্টৰ যথেষ্ট শ্ৰমৰ প্ৰয়োজন হয় এই শিল্পসমূহ সৃষ্টি কৰিবৰ বাবে এনেধৰণৰ সমস্যাসমূহৰ বাবে আমি যথেষ্ট দুৰ্ভাগ্য দুৰ্ভগীয়া বুলি ক'ব লাগিব এনেধৰণৰ সমস্যাসমূহে আমাক জুৰুলা কৰে আৰু বানপানী প্ৰতি বছৰে হয় অসমত বানপানী হয় আৰু বহুত ডাঙৰ বানপানী হয় কাৰণ বহুদিন জুৰি বহুত দিন জুৰি থাকে বানপানী অসমত সহজে নাযায় বহুত দিন থাকে আৰু সেই সময়ত আমাৰ যথেষ্ট শিল্প শিল্প সৃষ্টিৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় যথেষ্ট সমস্যাৰ সৃষ্টি হয় আৰু বানপানীৰ সময়ত বিভিন্ন ধৰণৰ পোক পৰুৱা বা পোক পৰুৱা নিগনি এনেধৰণৰ পোক পতংগসমূহে আমাৰ সেই পাটৰ কাপোৰ হওক মুখা হওক বাঁহ বেতৰ সামগ্ৰীসমূহ হওক যথেষ্টভাৱে বিনষ্ট কৰি পেলায় আৰু সেই ক্ষেত্ৰত আমি যথেষ্টভাৱে দুৰ্বল হৈ যাওঁ আমি দিশহাৰা হৈ যাওঁ কিয়নো এই সমস্যাই আমাক জুৰুলা কৰে আৰু কিয়নো এই শিল্প সৃষ্টিৰ ক্ষেত্ৰত আমি যথেষ্ট পৰিশ্ৰম কৰোঁ যথেষ্ট সময়ৰ প্ৰয়োজন হয় যথেষ্ট শ্ৰমৰ প্ৰয়োজন হয় আৰু তাৰোপৰি যথেষ্ট সময়ৰ প্ৰয়োজন হয় এখন শিল্প সৃষ্টি কৰিবলৈ যাওঁতে বহুত সময়ৰ প্ৰয়োজন হয় ঠিক ধৰি লওক এখন মুখা সৃষ্টি কৰিবৰ ক্ষেত্ৰত এখন মুখা যদি আমি সাজিবলৈ যাওঁ তেতিয়া আমাক নাই কমেও নাই কমেও দহদিন পোন্ধৰ দিন এনেদৰে সময় লাগে আৰু এই সময় সময়ত আমি যথেষ্ট যথেষ্ট পৰিশ্ৰম কৰোঁ যথেষ্ট মেহনত হয় যথেষ্ট আমাৰ শ্ৰম হয় আৰু এই বানপানীৰ ক্ষেত্ৰত ক'বলৈ গ'লে বানপানীয়ে আমাক বহুত বেছিকৈ জুৰুলা কৰে আৰু সেই শিল্পসমূহৰ ক্ষেত্ৰত বানপানীয়ে আমাক যথেষ্ট সমস্যাৰ সৃষ্টি কৰে সমস্যাৰ সন্মুখীন কৰে কিয়নো এই সমস্যাসমূহে আমাক বহুত বেয়াকৈ জুৰুলা কৰি আছে আৰু কৰি থাকিব বুলি ভাবোঁ কিয়নো বিশেষকৈ কোনো কোনো সুবিধা আমাক দিয়া নাই এতিয়ালৈকে সেইবাবে আমি বিচাৰোঁ আমি আশা কৰোঁ যে আমাক ভাল ডাঙৰ ডাঙৰ ডাঙৰ ঘৰ ওখ ওখ ঘৰ সজাই দিয়াৰ প্ৰচেষ্টা কৰোঁ কৰিব লাগে চেষ্টা কৰিব লাগে সেয়েহে আমি অনুৰোধ কৰোঁ অনুৰোধ জনাওঁ আৰু তাৰোপৰি বাঁহ বেতৰ কথা বাঁহ বেতৰ শিল্পৰ কথা ক'বলৈ গ'লে আমাৰ তাতো যথেষ্ট যথেষ্ট পৰিশ্ৰম হয় আৰু বাঁহ বেতেৰে বিভিন্ন ধৰণৰ শিল্প সৃষ্টি কৰা হয় বাঁহেৰে আপোনাৰ ধৰি লওক বিচনিৰপৰা ধৰি লৈ বিচনাৰপৰা ধৰি লৈ এনেদৰে বিভিন্ন ধৰণৰ শিল্প সৃষ্টি কৰে বেতেৰে চকী টেবুল টুল এনেধৰণে বিভিন্ন শিল্প শিল্পী শিল্প সৃষ্টি কৰে আৰু এই ক্ষেত্ৰত ক'বলৈ গ'লে বানপানীয়ে আমাক বহুত বহুত বেছি সমস্যাৰ সন্মুখীন কৰি আছে সেয়েহে মই এনে সমস্যাসমূহৰ কথাই ক'ব লাগিব শিল্পৰ ক্ষেত্ৰত আমাৰ ইয়াত প্ৰভাৱ পোৱা আমাৰ ইয়াত প্ৰভাৱ পেলোৱা সমস্যাৰ কথা ক'বলৈ গ'লে এই বানপানীৰ কথাই ক'ব লাগিব প্ৰথম কিয়নো অসমখন বহুত বেছি বানপানীয়ে জুৰুলা কৰে প্ৰতি বছৰে বানপানী হয় আৰু সেয়েহে এই সমস্যাৰ পৰা সমাধান পাবৰ বাবে কি কৰিব লাগিব নাজানো কিন্তু আমি অনুৰোধ কৰোঁ যে আমাক এই সমস্যাৰ সন্মুখীনৰ পৰা হাতসৰাই ৰাখক সেয়েহে আমি ক'ব বিচাৰোঁ শিল্পৰ সময়ত এনে আমাৰ এই অসমত সৃষ্টি হোৱা শিল্পসমূহৰ ক্ষেত্ৰত এনেদৰেই সমস্যাৰ সন্মুখীন হওঁ